অসমৰ প্ৰধান ব্যৱসায়িক বা সুযোগ সম্ভাৱনাসমূহৰ ভিতৰত অসমত ধান খেতি হয় চাহ খেতি হয় এইখিনি বিভিন্ন ঠাইত বিনিয়োগ কৰা হয় তাৰ উপৰিও এই কিছুমান বস্তু আছে যেনে এনাৰছ বা পান তামোল আদি এইবিলাক আকৌ বিভিন্ন ঠাই লৈছে সেইবিলাকো ৰপ্তানি হয় বিভিন্ন স্থানলৈ